অঁ এইটো ৰান্ধনীশালৰ ৰেষ্টুৰেণ্টত লাগিছেনে অঁ আপোনালোকৰ হেৰি মোৰ লগৰ চাৰিজনমান যাব চিট হ'বনে অঁ চিট হ'বনে আৰু কেইটা বজাত মানে বন্ধ কৰিব চাৰিটা বজাত অঁ ঠিক আছে আমি তিনিটামান বজাত যাম ঠিক আছে অঁ অঁ আৰু হেৰি পাৰ্কিং কৰা জেগা হ'বনে ঠিক আছে আমি চাৰে তিনিটামান বজাত গৈ আছোঁ অ'কে